হয় পৰ্যটন উদ্যোগক উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰী নীতিসমূহৰ ভূমিকা মই বহুতখিনি এতিয়া উন্নত বুলিয়েই ভাবোঁ আমাৰ চৰকাৰে সকলোবিলাক জেগা ধৰক আমাৰ পৰ্যটন স্থলীসমূহ বা যিকোনো আমাৰ বাগিচাসমূহ বা সৰু ল'ৰা ছোৱালীৰ কাৰণে যিবিলাক সা সুবিধা লাগে সকলোবিলাক আমাৰ চৰকাৰে এতিয়া আমাক প্ৰদান কৰিছে বা পৰ্যটন উদ্যোগ থলীসমূহত মানে যিকোনো সা সুবিধাসমূহ চৰকাৰে প্ৰদান কৰিছে আৰু যিবিলাক ধৰক আমাৰ পুৰণা কীৰ্তিস্তম্ভসমূহ আছে আমাৰ ধৰক শিৱসাগৰত যিবিলাক কীৰ্তিস্তম্ভসমূহ আছে সেইবিলাক বাহিৰৰ পৰা অহা পৰ্যটকসকলে চাব পৰাকৈ ভালকৈ চাব পৰাকৈ চৰকাৰে সুবিধা কৰি দিছে আৰু সুৰক্ষাৰ ক্ষেত্ৰতো বাহিৰৰ পৰা অহা বা বিদেশৰ পৰা অহা পৰ্যটকসকলক চৰকাৰে এইখিনি ক্ষেত্ৰত মানে সুবিধা কৰি দিছে ধৰক সুৰক্ষাৰ ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰত চৰকাৰে সেইখিনি সুবিধা কৰি দিছে আৰু তেখেতৰ নীতিসমূহো চৰকাৰৰ নীতিসমূহো সেইটোৰ ওপৰতে বনোৱা হৈছে বিশেষকৈ ধৰক সৰু সৰু শিশু কণ কণ ল'ৰা ছোৱালীলৈ যদি আহে যিকোনো ধৰক আহে মানুহ ব্যক্তিসকল কণ কণ ল'ৰা ছোৱালীসকল ত' তেওঁলোকৰ তেওঁলোক কিমান সেই জে ঠাইখিনিত কিমান মানে সুবিধা আহৰণ কৰি থাকিব পাৰিব বা তেখেতসকল কিমান সুৰক্ষা সেইটো ওপৰত চৰকাৰে চকু দিছে আৰু বাহিৰৰ পৰা আহা বিশেষকৈ বিদেশৰ পৰা আহা পৰ্যটকসকল আমাৰ ইয়াত কিমান সুৰক্ষা সেইটোৰ ওপৰত চৰকাৰে আমাক এতিয়া সুবিধা বা চকু দিছে আৰু কণ কণ শিশুসকলক ধৰক এতিয়া আমাৰ বহুত জেগাত আগতে আপোনাৰ আমাৰ পুৰণা যিবোৰ কীৰ্তিস্তম্ভ আছে তাত সোমালে বা তাত গ'লে আমাৰ যিকোনো মহিলাসকলৰ বাবে যিটো আগত সুবিধা নাছিল বা সেই সকলোবোৰ সুবিধা মহিলাসকলৰ কাৰণে চৰকাৰে এতিয়া আপোনাৰ উন্নত কৰিছে আৰু যিকোনো জেগাত থাকিবৰ বাবে মহিলাসকলৰ সুৰক্ষাটো চৰকাৰে উন্নত কৰিছে